হয় আমাৰ ঘৰত বনৌষধি কিছুমান সমূহ আমি ঘৰতে নিজেই ৰূপণ কৰো তুলসী গছ প্ৰত্যেকৰ ঘৰতে থাকে বনৌষধিৰূপে কাঁহ হ'লে কাঁহ হ'লে পানী লগা হ'লে সৰু ল'ৰা ছোৱালীৰ মৌ জোলৰ লগত মিহলি কৰি খালে কাঁহ ভাল হয় আৰু আৰু বিভিন্ন ধৰণৰ তেনেধৰণৰ গছ ৰোপণ কৰোঁ ভেদাইলতা মানিমুনি নৰসিংহ আৰু দুপৰ টেঙা এইবিলাক আমি ঘৰুৱা ঔষধি বনৌষধি হিচাপে সৰু সুৰা ব বেমাৰৰ ঠিক কৰিবলৈ আমি ৰোপণ কৰোঁ সাধাৰণতে আমাৰ ঘৰৰ ল'ৰা ছোৱালী কাঁহ কাঁহ হ'লে আমাৰ কাঁহ হ'লে মানে মানিমুনি খুন্দি তাৰ ৰসটো যদি আমি দুই তিনি চামুচমান খুৱাব পাৰোঁ তেতিয়া সেই মানিমুনি ৰসখিনিয়েও কাঁহ ভাল কৰে আৰু পেট পেটৰ যদি গণ্ডগোল হয় পেটৰ গণ্ডগোল হ'লে মানে আমি ভেদাইলতা নৰসিংহ এইবিলাক আমি খুৱাওঁ আৰু আমি নিজেও খাওঁ আৰু এবিধ আছে মচুন্দৰী আৰু মচুন্দৰীটো অতি ভাল ইয়াৰ গোন্ধটো ইয়াৰ গোন্ধটো অতি বেয়া হয় মচুন্দৰী যদি পেটৰ গুৰ গুৰণি হয় তেতিয়া মচুন্দ মচুন্দৰীয়ে সেই পেটৰ গুৰ গুৰণিটো ঠিক কৰিব পাৰে সেই মচুন্দৰী যদি আমি আধা গিলাচ পানীৰ লগত খাব পাৰোঁ তেতিয়াহে আমাৰ পেটৰ গুৰগুৰণি গুৰগুৰণি ঠিক হৈ আহে আৰু এটা তেনেকুৱা ভাল ভাল দৰৱ জণ্ডিচ জণ্ডিচ দৰৱ সাধাৰণতে আমাৰ এবিধ গছ হয় এবিধ লতাজাতীয় গছ সেই গছৰ শিপাই আমাৰ গাঁৱলীয়া ধৰক সেই শিপাই যদি আমি পানীৰ লগত খুন্দি ৰসটো আমি যদি খাওঁ তেতিয়া তেতিয়া বিভিন্ন ধৰণৰ তেতিয়া বিভিন্ন ধৰণৰ সেই জণ্ডিচ বেমাৰ ঠিক হয় আৰু জণ্ডিচ ঠিক হয় যদি সেই জণ্ডিচ বেমাৰটো আমাৰ ইয়াত ঠিক ঠিক হয় কাঁহ নিম'নীয়া ডক্টৰে ভাল কৰিব নোৱাৰিলেও সেই জণ্ডিচৰ দৰৱ সেই গছৰ শিপা ডালে কাঁহ নিম'নীয়াও অতি সোনকালে ঠিক কৰে আৰু তিতা ফুল খৰ খজুৱতি হ'লে মানে আমাৰ ইয়াত তিতাফুল বহাগ তিতা খোৱালে মানে সেই খৰ খজুৱটি ঠিক হয় সেই বহাগ তিতা বহাগ তিতা বইল কৰি খালে মানে গাখীৰৰ লগত খালে মানে খৰ খৰ খজুৱতি ঠিক হয় সেই সেইকাৰণে ভাবোঁ মই ঔষধসমূহ এণ্টিবায়'টিকতকৈ বেছি ফলপ্ৰসু বুলি ভাবোঁ